বিদেশৰ কথা ক'বলৈ হ'লে ব্ৰাজিলৰ দক্ষিণ ব্ৰাজিলৰ মীনাছ ৰাজ্যৰ কথাই ক'ব লাগিব কিয়নো এই ৰাজ্যতে বিশ্ব চেম্পিয়ন বিশ্ববিখ্যাত ফুটবল খেলুৱৈ পেলেৰ জন্মস্থান আৰু পেলে বুলি ক'লে হয়তো ৱৰ্ল্ডত বেলেগ মানুহক আৰু বেলেগ পৰিচয় দিব নেলাগে পেলে বুলি ক'লে সমস্ত লোকেই তেওঁ কি কিহৰ কাৰণে বিখ্যাত সেইটো সকলোৱে নাম মাত্ৰই নাম কোৱা মাত্ৰই তেওঁক চিনি পায় আৰু তেওঁৰ দিনতে ব্ৰাজিলে পাঁচবাৰকৈ বিশ্ব ৱৰ্ল্ড কাপত ফুটবলৰ যিখন প্ৰতি চাৰি বছৰ মূৰে মূৰে যি বিশ্ৱ কাপ হয় ফুটবলৰ এই বিশ্ব কাপত পাঁচবাৰ কৈ চেম্পিয়ন হ'বলৈ সমৰ্থ হয় পেলেৰ সহযোগত আৰু পেলেক অনুকৰণ কৰিয়ে বৰ্তমান বহুতো খেলুৱৈ নতুন প্ৰজন্মই তেওঁৰ আদৰ্শ লৈ বহুত খেলুৱৈ সৃষ্টি হৈছে সেই আৰু বাৰ্জিলৰ তেওঁৰ লগতে বৰ্তমানৰ কেইবাজনো বিখ্যাত খেলুৱৈৰ নাম বিশ্বত প্ৰকাশ হৈ আছে যেনেকৈ যেনে নেইমাৰ ৰণাল্ডিন্হো

আৰু কেইবাজনো তেওঁলোকৰ লগৰ সহ ফুটবল খেলুৱৈ এতিয়া

খেলুৱৈ তেওঁলোকে অনুকৰণ কৰি ব্ৰাজিলৰ নাম বিখ্যাত বিশ্ববিখ্যাত হ'বলৈ গৈ আছে